পৰিয়ালৰ মহিলাসকলে মাছ কেনেকৈ ধৰাত সহায় কৰে মাছ ধৰাত মানে এই সিহঁতে কি কৰে হেৰি কৰে এই কি বুলি কয় আমি পানীটো সিঁচাৰ পিছত সিহঁতে বঢ়িয়াকৈ মাছ চাছ ধৰে হেৰি কৰে মহিলাসকল বিশেষকৈ মহিলাসকলৰ কামবোৰ মাছ ধৰা মাছ ধৰেই জাকৈ মাৰে খালৈত নেই মাছ মহিলাসকলে মাছ ধৰা সাগৰলৈ কিয় নাযায় সাগৰলৈ নাযায় সাগৰত নোযোৱাৰ কাৰণ হ'ল সিহঁতৰ মেখেলা চেখেলা পিন্ধি থাকে সাগৰ ধৌ উটাই নিয়াৰ ভয় থাকে সাগৰত এইকাৰণে ভয় থাকে আৰু